এক লাখ তেৰ হাজাৰ তিনিশ তিনি লাখ তেত্ৰিছ হাজাৰ পাঁচশ ছয় লাখ ষাঠি হাজাৰ ছশ সাত লাখ সাতসত্তৰ হাজাৰ নশ আঠ লাখ বাষষ্ঠি হাজাৰ পাঁচশ